মই গান গাই খুব ভাল পাওঁ দেই সৰুৰ পৰাই মোৰ গান গোৱাৰ অভ্যাস আছে গান বিভিন্ন ধৰণৰ গান বৰগীত লোকগীত বিয়াৰ গীত নাগাৰা নাম বা ঠিয়নাম যোৰানাম মানে নাম গান মোৰ অতি প্ৰিয় এটা বুলি যে মোৰ জীৱনৰ এটাই প্ৰিয় গান সেইটো নহয় সবেই প্ৰিয় সবেই ভাল লাগে কিন্তু আটাইতকৈ ভাল লাগে ঈশ্বৰ সম্পৰ্কীয় যিবিলাক গান সেইবিলাকহে মোৰ ভাল লাগে বৰগীতত ঈশ্বৰক পায় আমাৰ লোকগীত বিলাকত ঈশ্বৰক পায় যিবিলাক গান বা গীতে মাতে বা পদে ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুৱায় সেইবিলাক মোৰ অতি প্ৰিয় আজিকালিতো বিভিন্ন ৰকমৰ আধুনিক ধৰণৰ গান বহুত আছে সেইবিলাক শুনি ভাল লাগে কিন্তু মোৰ প্ৰিয় নহয় সকলো সময়তে শুনিব পৰা গানবিলাক হৈছে ঈশ্বৰ সম্পৰ্কীয় গান ঈশ্বৰ সম্পৰ্কীয় গীত যিয়ে মুক্তিৰ সন্ধান দিয়ে জীৱক উদ্ধাৰ কৰে আমাৰ সেইবিলাকৰহে প্ৰয়োজন দে